কৃষিত প্ৰয়োগ হোৱা সঁজুলি বুলি ক'লে পোনপ্ৰথমে আধুনিককালৰ ব্যক্তিসকলে শিলেৰে বিভিন্ন ধৰণৰ জোঙা জোঙা অস্ত্ৰ নিৰ্মাণ কৰি তেওঁলোকে খেতি কৰিছিল আৰু তেওঁলোকে যেতিয়া খাদ্যৰ কাৰণে জীৱ জন্তু হত্যা কৰিছিল সেই হত্যা কৰা জীৱ জন্তুৰ হাৰ্ডিৰেও তেওঁলোকে জোঙা জোঙা অস্ত্ৰ তৈয়াৰ কৰিছিল আৰু সেই জোঙা জোঙা অস্ত্ৰবোৰে মাটি খান্দি খেতি কৰিব লৈছিল তেওঁলোকে যেতিয়া এঠাইৰপৰা অন্য এঠাইলৈ যাবলৈ গৰুৰ ব্যৱহাৰ কৰিছিল তেতিয়া তেওঁলোকে উপলব্ধি কৰিলে যে আমি গৰুৰ সহায়তো এনেদৰে খেতি কৰিব পাৰোঁ সেয়েহে খেতি গৰুৰ সহায়ত তেওঁলোকে নাঙলৰ ব্যৱহাৰ কৰি খেতি কৰিবলৈ ল'লে আধুনিক যুগত খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰৰ ব্যৱহাৰ কৰা হয় যদিও আজিকালি বিভিন্ন ধৰণৰ সা সামগ্ৰী ওলাল যিবিলাকে অতি কম সময়ৰ ভিতৰতে খেতি কৰে আৰু যাৰ ফলত কৃষকসকলৰ খুউব সুবিধা হ'ল আৰু কষ্ট কম হ'ল তেওঁলোকে অতি কম সময়ৰ ভিতৰতে মাটি চহাবও পাৰে ৰুৱাব পাৰে দোৱাব পাৰে শস্য সংৰক্ষণ কৰিব পাৰে এনেদৰেই কৃষিজাত সামগ্ৰীৰ আধুনিক প্ৰচলনে কৃষকসকলক অধিক সুবিধা কৰি দিলে